এই আমাৰ কালি সকাম তাৰমানে আৰু আমাক অলপ গাখীৰ লগা আছিল এতিয়া মই এইটো ইমান ধৰিব নাজানো কাৰণ মই কৰা নাই কিন্তু আমাক লাগা আছিল আপোনাৰ দৈ গাখীৰ পাঁচ লিটাৰ লাগে আৰু আপোনাৰ এই পনীয়া গাখীৰিতো তিনি লিটাৰ হ'লে হৈ যাব এতিয়া দাম এতিয়া দামবোৰ কেনেকুৱা হৈছে এতিয়া

হয় নেকি ইমান দাম বাঢ়িলে যে অঁ অঁ

মানে ইম্পৰ্টেণ্ট হৈছে ন আচ্ছা হ'ব দিয়ক দিয়ক